অঁ আপুনি এই ট্ৰেনস্প'ৰ্টৰ মানে ব ট্ৰেনস্প'ৰ্ট বোৰ্ডৰ সভাপতি নেকি বাৰু অঁ মই গোলাঘাট বেতিয়নীৰ পৰা কৈছোঁ অনিল বৰাই অঁ এই আজিকালি নতুন ব্যৱস্থা এটা ওলাইছে আমাৰ নিচিনা বুঢ়া মানুহখিনিক ঘৰৰ পৰা গাড়ীয়ে তুলি নিয়া সেই ব্যৱস্থাটো কেতিয়ামানৰ পৰা কাৰ্যকৰী হ'ব বাৰু

অঁ অঁ সেইটো কিমান দিন লাগিব অঁ অঁ সোনকালে হ'লে আমাৰ ভাল আছিলে বুঢ়া মানুহখিনিৰ কাৰণে অঁ অঁ অঁ অঁ অঁ এতিয়া মানে আমাৰ ৰাস্তা পদূলিবোৰ ভাল হৈছে চৰকাৰে বনাই দিছেতো অঁ এই ব্যৱস্থাটো সো সোনকালে কৰিলে আমাৰ মানে বৃদ্ধ ব মানুহবোৰ যাবলৈ সুবিধা এটা হয় আৰু এই খোজকাঢ়ি বহুত দূৰ খোজকাঢ়ি বহুত দূৰ যাব লাগে যেনিয়ে তেনিয়ে অঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে ঠিক আছে